আমাৰ ৰাজ্যখন হ'ল অসম অসম ৰাজ্যৰ মোৰ ডিষ্ট্ৰিক্ট হ'ল বৰপেটা বৰপেটা জিলা এতিয়া আমাৰ ৰাজ্যত বহুত সম্প্ৰদায়িক লোকৰ সমাগম আছে বহুত সম্প্ৰদায়িক জনগোষ্ঠীৰ লোকৰ বসবাস আমাৰ ৰাজ্যত বড়ো মিচিং ৰাভা অসমীয়া মুছলমান মিঞা বাঙালী ইত্যাদি বহুত ভাষা ভাষী লোক বাস কৰে তাৰ ভিতৰত আমি অসমীয়া হিচাপে আমাৰ পোচাক আমি বিশেষকে পোচাক গেঞ্জি চাৰ্ট লংপেন্ট এইবিলাক আমি ব্যৱহাৰ কৰোঁ আমাৰ মাইকীবিলাক যিবিলাক আমাৰ মহিলা মহিলাবিলাকে চাদৰ মেখেলা পৰিধান কৰে বিয়া সভা বিহু ইত্যাদিত গ'লে মহিলাবিলাকে মেখেলা চাদৰ পৰিধান কৰি যায় আৰু গহনা হিচাপে যিবিলাকৰ যিবিলাকৰ বস্তুবিলাক আছে সেইবিলাকে সোণ খাৰু সোণাৰ খাৰু সোণাৰ চেইন সোণাৰ কাণফুলি ইত্যাদি পিন্ধে আমাৰ ল'ৰা ডেকা চাম লংপেণ্ট চাৰ্ট ঠাণ্ডাৰ দিনত জেকেট টুপি চুৱেটাৰ এই এইবিলাক পিন্ধে সভা বিহু লংপেণ্ট চাৰ্ট আৰু আপোনাৰ বিহুৰ সময়ত বিহুৰ সময়ত ডেকা গাভৰুবিলাকে ডেকাবিলাকে ধুতি গেঞ্জি এইবিলাক পিন্ধি বিহু দিবলৈ যায় গাভৰুবিলাকে নাচনীৰ মুগাৰ মেখেলা চাদৰ এইবিলাক পৰিধান কৰি বিহু নাচিবলৈ যায় আৰু যিবিলাক বড়ো বড়ো মানুহ বড়ো মানুহবিলাক ক'ৰ অলপ ড্ৰেছৰ সেইটো বেলেগ বড়ো মানুহবিলাকে চৰ্ট টাইপৰ মেখেলা পিন্ধে ছাদৰ পিন্ধে মিচিংবিলাকৰ ড্ৰেছ অলপ বেলেগ সিহঁতৰো অলপ ড্ৰেছৰ সেইবিলাক বেলেগ আমাৰ ওচৰত যি আমাৰ ৰাজ্যত যিখিনি মুছলমান লোক বাস কৰে মুছলমানবিলাকে ঘৰুৱা সিহঁত বিশেষকে তাহোন লুঙি ব্যৱহাৰ কৰে লুঙি চাৰ্ট নামাজ পঢ়াৰ সময়ত তাহোন টুপি পিন্ধে টুপিটো থাকে আৰু নামাজৰ যিটো চাৰ পায়জামা এইবিলাক তাহন ব্যৱহাৰ কৰে আৰু মিঞাবিলাকো লুঙি পৰিধান বেছিকৈ পৰে লুঙি চাৰ্ট লংপেন্ট এইবিলাক ব্যৱহাৰ কৰে গহনা হিচাপে মিঞা মুছলমান বাঙালী বুলি কথা নাই সকলোৱে গহনা সোণৰ গহনা যিবিলাকৰ সেইবিলাক আছে সেইবিলাকে সোণৰ গহণাই ব্যৱহাৰ কৰে আৰু কথা হ'ল আমাৰ ভাষা আমাৰ ভাষাটো ভিন্ন ভিন্ন ভাষা মুছলমানবিলাকৰ ভাষা হয়তো অলপ বেলেগ তাহাৰ বেংগলীবিলাকৰ ভাষা অলপ বেলেগ আমাৰ অসমীয়াবিলাকৰ ভাষা অসমীয়া ঠিক সেংকে আমাৰ ৰাজ্যত বহুত বসবাস কৰি থকা গৈছে আৰু আমাৰ সাজ পোচাক প্ৰত্যেক সম্প্ৰদায়ৰ সাংস্কৃতিক পৰম্পৰাগতা পোচাক পৰিধানৰ পদ্ধতিবিলাক অলপ বেলেগ বেলেগ

সেই ঢুলীয়াখিনিয়ে ঢোল বোৱা পোচাক পৰিধান কৰে আৰু যিখিনি নাচনি নাচনি খিনিয়েও গামখাৰু পিন্ধি আপনাৰ গামখাৰু মুগাৰ সাজ পিন্ধি নাচ নৃত্য পৰিদৰ্শন কৰে আৰু বড়োবিলাকৰো ঠিক তেনেকুৱাকৈ তাহাৰ যিখিনি ড্ৰেছ বড়ো ৰাভাৰ যিখিনি ড্ৰেছ সেইখিনিয়ে পৰিধান কৰি নৃত্য পৰিদৰ্শন কৰে ঠিক তেনেকৈ মুছলমান সম্প্ৰদায়ৰ মানুহখিনিয়ে তাহাৰ যেতিয়া তাহাৰ ঈদৰ সময়ত তাহাৰ যিখিনি ড্ৰেছ তাৰ নামাজৰ সময়ত যিখিনি ড্ৰেছ পৰিধান কৰিব লাগে সেইখিনিয়ে পৰিধান কৰে